আজিকালি দিনত চাকৰি অতিকৈ জৰুৰী আৰু আজিকালি চৰকাৰে দিয়া অনুযায়ী চাকৰি লোৱাতো বেছিকৈ কঠিন কথা নহয় নিজে নিজৰ পঢ়া আৰু জ্ঞানৰ ওপৰতহে চাকৰি ল'ব পাৰে গতিকে চাকৰি লোৱাটো বেছি ডাঙৰ কষ্ট নহয় যদি আমি পঢ়া শুনা কৰোঁ আমি যদি মনোযোগ দি পঢ়া শুনা কামখিনি কৰোঁ তেনেহ'লে হয়তো চাকৰি আমাৰ কাৰণে বেছি কষ্ট নহয়